হেল্ল'

অ আপুনি কিবা ষ্ট্ৰবেৰী খেতি কৰিছিলে নেকি বাৰু অ কেনেকৈ কৰে কি কথা অকণমান ক'ব নেকি কৰিম বুলি ভাবিছোঁ মাটি অকণমান আছিলে

এনেই কেনেকুৱা

তিনি বিঘামানেই আছে ঠিক আছে